হয় কওকচোন হয় হয় আপুনি ক'ৰ পৰা কৈছে কেনেদৰে সহায় কৰিব পাৰোঁ আপোনাক হয় আপোনাৰ কোনখন কিতাপৰ প্ৰয়োজন হৈছিলে

অঁ কেতিয়াকে লাগিব আপোনাক

প্ৰাইচটো আপোনাৰ থ্ৰী হাণ্ড্ৰেড হ'ব হয় আৰু এক্সট্ৰা চাৰ্জ আপোনাৰ ফিফটি ৰুপিচ

পাৰিব পাৰিব নিশ্চয় হয় হয় পাৰিব

ঠিক আছে ঠিক আছে ঠিক আছে আপুনি পাই যাব দহদিনৰ ভিতৰত ধন্যবাদ ঠিক আছে